আমাৰ গাঁৱৰ জল নিৰ্বাসন ব্যৱস্থাটো ভালেই কিয়নো আমাৰ ইয়াত পানীবোৰ ভাল বৰ এটা আইৰণ নাই বিশুদ্ধ নহয় বহুত জেগাত টিউবৱেল আছে আমাৰ ইয়াত কুঁৱাটো নাই বহুতৰ ঘৰত কুঁৱা টিউবৱেল দেখা পাব টিউবৱেল আছে আৰু বৰ্তমান চৰকাৰৰ ফালৰ পৰা ৱাটাৰ ছাপ্লাই নামত প্ৰত্যেক ঘৰে ঘৰে দিয়া হৈছে প্ৰত্যেক ঘৰতেই এতিয়া নল প্ৰদান কৰা হৈছে য'ৰ পৰা দিনে দুটা সময়ত পানী পোৱা যায় আৰু পানীবোৰ ভালেই বিশুদ্ধ নহয় আইৰণ নাই ভাল পানীয়ে আহে সেয়াই জল জল বুলিবলৈ জীৱন মানুহৰ জল বুলিয়েই জীৱন আৰু যদি পানীটো ভাল নহয় মানুহৰ জীৱনৰ একো মূল্য নাই এই বাবেই পানীটো সদায় ভাল হ'ব লাগে গ্ৰহণযোগ্য হ'ব লাগে আমাৰ গাঁৱৰ পানীবোৰ ভালেই একো বেয়া বুলি ক'ব নোৱাৰি তেনেই কিছু অঞ্চলত অলপমান পানীত আইৰণ পোৱা যায় কিছু কিছু জেগাত কাবাৰ কাবাৰ ঘৰত টিউবৱেলত আইৰণ আহে কিন্তু আমাৰ ঘৰৰ পানীবোৰ চফা আইৰণটো নাই আৰু পানীবোৰ ভালেই আছে আমাৰ ঘৰতো চৰকাৰৰ সুবিধা মতে এটা নল প্ৰদান কৰা নল প্ৰদান কৰা হৈছে য'ৰ পৰা আমি দিনে দুবাৰকৈ পানী ব্যৱস্থা পাওঁ পানী পাওঁ এবাৰ ৰাতিপুৱা এবাৰ আহে আৰু গধূলি এবাৰ এঘণ্টাৰ বাবে পানীটো দিয়া হয় তাৰপিছত আকৌ পানীটো বন বন্ধ হৈ যায় সেনেকেই গাঁৱৰ জল নিৰ্বাশন ব্যৱস্থা আৰু এই ব্যৱস্থাটো ভাল কৰিব পৰা যাব যিহেতু আজি দিনত নতুন নতুন ব্যৱস্থা ওলাই আছে চৰকাৰেও নতুন নতুন নীতি আইন উলিয়াইছে সেইদৰেই এই জল ব্যৱস্থাটো ভাল কৰিব পৰা যায় বুলি মই মন্তব্য দিব বিচাৰোঁ